মোৰ প্ৰিয় খাদ্য ব্ল'গ আছে ফুড লেব বুলি কয় যিটো ইউটিউবত দিয়া থাকে তাৰপৰা মই পাঞ্জাবী ডাম আলু ত বনাইছিলো এবাৰ তাত লাগে আলু লাগে ঘি দিব লাগে ঘি বা ঘি লগত আকৌ অলপ তেল দিব লাগে তাৰপিছত তাত জীৰা দিব লাগে ডালচেনি তাৰপিছত কেঁচা জলকীয়া ইলাচি তেজপাত পিঁয়াজ প্ৰথমতে ভাজি কিনে ভাজি লৈ তাৰপিছত ভাজাৰ অলপ সিজাৰ পিছত নমাই ঠাণ্ডা হ'ব দিব লাগে ঠাণ্ডা হোৱাৰ পিছত মিক্সিত মাৰি পেষ্ট বনাই ল'ব লাগে বনোৱাৰ পিছত অলপ তেল দি কেৰাহিত তেল দি তাৰ তাত ভাজিব লাগে অলপ সময় আকৌ তাত দিব লাগে তেতিয়া ৰঙা জ ৰেড ৰঙা জলকীয়াৰ গুড়ি তাৰপিছত ৰঙা জলকীয়াৰ গুড়ি গুড়ি দি অলপ ভাজিব লাগে তাত নিমখ দিব লাগে সোৱাদ অনুসৰি তাত ভাজিব লাগে ভাজাৰ ভাজা হোৱাৰ পিছত অলপ অলপমান তেল এৰাৰ পিছত তাৰপিছত তাত অলপ পানী দিব লাগে পানী দি আকৌ ভাজিব লাগে ভাজাৰ পিছত তাত আলু দি দিব লাগে আলু দিয়াৰ পিছত অলপ ধনিয়া দি নমাই দিব লাগে আৰু শিকিছিলো মই বনাবলৈ

চাওমিন বনাব শিকিছিলো প্ৰথমতে চাওমিনখিনি বইল কৰিব লাগে বইল কৰিব লাগে তাত অলপ ৰিফাইন তেল দি ৰিফাইন তেল দি দিয়ে বইল কৰাৰ পিছত তাৰপিছত বই বই বইল কৰি ল'ব লাগে বইল কৰা কৰা পিছত অলপ অলপ সিজাৰ পিছত উঠাই নমাই কিনে তাত ঠাণ্ডা পানী দি ধুব লাগে ধুই পিনে থৈ দিব লাগে চাকি চাকি পিনে তাৰপিছত যিখিনি চব পাচলি দিয়ে পাচলিখিনি কাটি পিনে ভাজিব লাগে তেলত অলপ সময় ভাজাৰ পিছত যেতিয়া সিজে সিজাৰ পিছত সেই চাওমিনখিনি তাত দি দি পিনে ভাজিব লাগে তাত মচলা দিব লাগে জীৰা দিব লাগে ধনিয়া দিব লাগে তাৰপিছত ছ'য়া ছ'চ গ্ৰীণ চিলি ৰেড চিলি ট'মেট ছ'চ দি ভাজিব লাগে ভাজাৰ পিছত সেইখিনি হৈ গ'ল সেইটো হৈছে ভেজ চাওমিন আৰু মই শিকিছিলো বনাবলৈ ইডলি ইডলি বনাব ভাপত দিয়া পিঠা সেইটো অসমীয়াত ভাপত দিয়া পিঠা বুলি কয় ভাপত দিয়া কথা পিঠা বনাবলৈ শিকিছিলোঁ সেইটো মই বেলেগ এয়াৰ পৰা শিকিছিলো চেণ্ডেলৰ পৰা ভাপত দিয়া পিঠা বনাবলৈ প্ৰথমতে পিঠা খিনি এখন খুন্দিব লাগে খুন্দাৰ পিছত এখন গামোচাত নহ'লে বা চালনীত এনেকৈ চালিব লাগে চালাৰ পিছত যিখিনি ওলায় সেইখিনি অলপ তেল দি মোহাৰিব লাগে মোহা মঠিব লাগে তাৰপিছত অলপ অলপ পানী দি পানী দি তেল নহয় পানী পানী দি মঠিব লাগে তাৰপিছত সেইখিনি আকৌ এনেকৈ চালনীখনত চালিব লাগে চালি পিনি যিখিনি ওলায় সেইখিনি এখন কে কেটলি মুখনিত লৈ মুখনিখনত লৈ পিনে কাপোৰ এখনেৰে মেৰিয়াই কেটলিটোৰ মুখত দি দিব লাগে তাৰপিছত কিছু সময়ৰ পিছতেই ভাপত দিয়া পিঠা হৈ যায়